আমাৰ গাঁৱৰ ব্যৱসায় অঞ্চলৰ ব্যৱসায়সকল আছে সেইবোৰ মানে মাছ পুখুৰীত মাছ মেলি তেওঁলোকে ইমান ধুনীয়া ব্যৱসায় কৰিছে মাছৰ মাছৰ মাছ মেলি পুখুৰীত থৈ ডাঙৰ কৰি বিকি তেওঁলোকে বহুতখিনি আগবাঢ়িব পাৰিছে তেওঁলোকৰ সফলতা বহুত ভাল লাগে তেওঁলোকে মাছ পোনা মাছ মেলি তেওঁলোকে ব্যৱসায়ত পুখুৰীৰ মাছ মেলি পানীত থৈ সৰুৰপৰা পোনা মেলি মাছ ডাঙৰ কৰি তেওঁলোকে আগবাঢ়ি গৈছে এই পুখুৰী ব্যৱসায়তে সিহঁতে ইমানবোৰ ভাল লাগে গাঁৱৰ অঞ্চলতো গাঁৱৰ মানুহ পুখুৰী মাছ এনেধৰণে মাছৰ বিষয়ে এতিয়া মাছবোৰ ডাঙৰ হয় এক কে জি দুই কে জি পাঁচ তিনি কে জি চাৰি কে জিলৈকে মাছ হয় তিহঁতৰ বেপাৰী আহি ঘৰতে মাছ পুখুৰীৰ মাছ উঠাই লৈ যায় সিহঁতে আকৌ পোনা মেলি সিহঁতৰ মানে মাছৰ বিষয়ে মাছখিনি ইমানেই ভাল লাগে মাছ দেখি পুখুৰীৰ মাছ ধৰি মেলি সিহঁতি বিক্ৰী কৰি আকৌ পুখুৰী পানী চফা কৰি সিহঁতি মাছ ধৰি মাছ মেলি আকৌ মাছ ডাঙৰ কৰি আকৌ বিকে সিহঁতৰ মাছৰ পোনৰপৰা ডাঙৰ হোৱালৈকে দানা পানী দি বহুত ধুনীয়া ব্যৱসায় ভাল লাগে এই আমাৰ অঞ্চলতো বহুতখিনি ব্যৱসায় আছে মাছৰ ধৰি লওক ধানৰ বহুত শাক পাতৰ শাক পাচলিও মানে এই ব্যৱসায় বহুতেই আছে মানে গাঁৱত অঞ্চলত ব্যৱসায় ধৰি লওক তেনেকুৱা ধান খেতি কৰি ধান বেচা শাক পাচলি খেতি কৰি শাক পাচলি বেচা ধৰি লওক পুখুৰী মাছ মেলি পুখুৰী পোনাৰপৰা মাছ ডাঙৰ কৰি মেলালৈকে বহুতখিনি তহাঁতৰ উপাৰ্জন হয় চাই ভাল লাগে আমাৰ অঞ্চলতো বহুতখিনি ব্যৱসায়ী আছে ব্যৱসায়ী কেইবাজন মানুহো আছে সকলো মানুহ ব্যৱসায়ী ভাল লাগে ইহঁতৰ উপাৰ্জনো বহুত হৈছে ইহঁতে বহুতখিনি আগবাঢ়ি উন্নত কৰিব পাৰিছে উন্নতি হৈছে পুখুৰী মাছেই মানে মাছ কিছুমান বেমাৰত মৰি গ'লেও কিছুমান মাছ ভালেই সিহঁতৰ উপাৰ্জন বহুত ভাল লাগে ধৰি লওক এতিয়া খেতি কৰি মানুহে ধান খেতি কৰি বহুতখিনি এতিয়া ধান কৰি মেলি আকৌ ধান চফা কৰি মেলি আকৌ ধৰি লওক চৰকাৰকো দিছে নিজে গাঁৱতো বিকিছে বিকি মেলি মানে সিহঁতি ঘৰখন চলাই আকৌ খেতিপথাৰত আগবাঢ়ি যাব পাৰিছে খেতিয়কৰ কাৰণে সেই মানে গাঁৱৰ ব্যৱসায়ীবিলাক মানে অঞ্চলত আমাৰ গাঁৱৰ অঞ্চলত তেনেকুৱা ব্যৱসায়ী আছে বহুত ভাল লাগে ব্যৱসায়ী বহুত আগবাঢ়ি উন্নতি হৈ গৈছে নিজে পৰিয়লো চাব পাৰে নিজৰ কিবা মাছ ধৰি লওক ধান খেতি কৰি ধৰি লওক টকা পইচা বহুতখিনি সিহঁতি উপাৰ্জন কৰি আকৌ খেতি ধানৰ দিনত ধান খেতি কৰিলে শাকৰ দিনত আলু খেতি ধান খেতি শাকৰ পাচলি তেনেকুৱা কৰি মেলি বহুতখিনি আমাৰ ব্যৱসায়ৰ বহুতখিনি আগবাঢ়ি যোৱা দেখিছোঁ ভালো লাগে যেনেকৈ মানে অঞ্চলত আছে মাছৰ পুখুৰীত মাছ মেলা মানুহ মানুহে যেনেকৈ মাছ মেলি পোনা মাছ মেলি দানা পানী দি তেওঁলোকে আকৌ মাছ উঠাই বিক্ৰী কৰি আকৌ পুখুৰী পানী চফা কৰি আকৌ ধান বা মাছ বিক্ৰী কৰি সিহঁতে আকৌ সৰুৰপৰা পোনা মেলি মাছ ভালকৈ ব্যৱসায় কৰি আছে এনেকৈ দোকানীবিলাকেও ইমানেই ধুনীয়াকৈ উপাৰ্জন হৈ আছে শাক পাচলি বিকি মেলি কৰি তেনেকুৱা ধৰণৰ মানে গাঁৱৰ অঞ্চলৰ বস্তু বিক্ৰী কৰি গাঁৱত বহুতখিনি মানে উপাৰ্জন কৰি তেওঁলোকে ব্যৱসায়বোৰ বহুতেই ভাল লাগে মাছো হ'লেও এতিয়া পুখুৰীৰ মাছ মেলাৰপৰা এই পোনাৰপৰা এক কে জি দুই কে জি তিনি কে জিলৈকে মাছ মেলিছে গাঁৱৰ মানুহো বহুতেই গাঁৱত ব্যৱসায় মাছখিনি খাই চালানি মাছতকৈ গাঁৱৰ মাছখিনি ভাল বুলি বহুত জল্দি বিক্ৰী কৰি সিহঁতে বহুতখিনি আগবাঢ়ি যাব পাৰিছে সিহঁতৰ ব্যৱসায়টোত আমি বহুত ভালেই পাওঁ তেনেকুৱা ব্যৱসায় থাকিলে আমাৰ গাঁও অঞ্চলত বহুত নিজে গাঁও আগবঢ়ি যাব পাৰিব গাঁৱৰ মানুহ গাঁৱতে যদি বহুতখিনি ব্যৱসায় হয় সেই ব্যৱসায়তে এই তেওঁলোকেও সফল হ'ব পাৰিব তেওঁলোকৰ সিহঁতৰ মানে বহুতখিনি সেই কাৰণতে আগবাঢ়ি যোৱা দেখিছোঁ ভাল হ'ব সিহঁতেও মানে সেই ব্যৱসায়ৰ ভাল লাগে সিহঁতৰ ব্যৱসায়ত ধৰি লওক আমি দেখাাহে তোমলোকে কৰি বহুতখিনি উপাৰ্জন কৰিব পাৰিছে সেই উপাৰ্জন ভাল লাগে আমাৰ চাৰিও অঞ্চলত আছে ধান ধানৰ ব্যৱসায় কৰা মাছৰ ব্যৱসায় কৰা ধৰি লওক বহুতেই মানে এইখিনি কৰি মেলি মানুহে বহুত আগবাঢ়ি যাব পাৰিছে আগবাঢ়ি গৈছে মাছ ধৰি লওক এতিয়া ইমান ধৰি লওক এই কিমান এশ ডেৰশ দুশ মাছ মেলিলেও তেনেকৈ ধৰি লওক সেহেঁতি এতিয়া এতিয়া এশ এশৰকো কিছুমান মাছ বেমাৰ হয় মৰিলেও তেওঁলোকে কয় বহুতখিনি আমাৰ ভাল উপাৰ্জন হৈছে মাছৰ বিষয়ে পুখুৰীত মাছ মেলি মানে পোহা মানে বহুতখিনি উন্নত হৈছে সেইকাৰণে ব্যৱসায় ভাল লাগে সিহঁতে ধান খেতি কৰা পেলাই আকৌ ধান খেতি কৰি যিমান পাৰে নিজে বস্তু কিনি খাই মেলি বিক্ৰী কৰিও তেওঁলোকে আকৌ ধান খেতিত আকৌ আগবাঢ়ি খেতিৰ দিনত আকৌ ধানৰ দিনত ধান খেতি খেতিৰ দিনত আকৌ ধান বিক্ৰী কৰি হ'লেও কামত আকৌ খেতি কৰি আকৌ বছৰত নি ইবছৰৰপৰা সিবছৰলৈ মানে উপাৰ্জন কৰি ধান বিক্ৰী কৰি যাব পাৰে সেই বহুতখিনি ব্যৱসায় আমাৰ অঞ্চলত বহুত আছে বহুতেই ব্যৱসায় ভালেই হৈ আহিছে আগলৈয়ো ভাল হৈ যাব পাৰিব